হয় দাদা ওচৰতে আপুনি ইয়াতে থাকে নহয় অঁ আপোনাৰতো ইয়াতেই হয় মিলনপুৰৰ ওচৰতে ঘৰ চাগৈ মই ভাবিছোঁ কি ইয়াৰ পৰা মোৰ অকণমান বুৰেগাং গৈ আহিবগৈ লাগে এতিয়া বুৰেগাং যাবৰ কাৰণে মই কিবা কেব মানে এই অ'লা উবেৰ কিবা পাম নেকি নাইবা অ'টো এখনকে পাম নেকি আপুনি জানিবনে বাৰু ইয়াৰ মিলনপুৰৰ পৰা বুৰেগাং যাবলৈ কি গাড়ী পোৱা যাব আপোনাৰ তেনেকুৱা কিবা এক্সপিৰিয়েঞ্চ আছে নেকি জানে নেকি কাইণ্ডলি যদি জানে কওকচোন অঁ আচ্ছা অ'টো পাই নহয় আচ্ছা বঢ়িয়া বঢ়িয়া আপুনি ফোন নাম্বাৰটো দি দিব মোক মই তেওঁক মাতি ল'ম ঠিক আছে বহুত বহুত ধন্যবাদ